পৰিয়াল নিৰ্মিত হয় পুৰুষ আৰু মহিলাৰ বিবাহ বন্ধনৰ জৰিয়তে এটা পৰিয়ালত পুৰুষে পৰিয়ালৰ গুৰি ধৰোঁতা হিচাপে কাম কৰে আনহাতে মহিলা হ'ল পৰিয়ালটোৰ বাহক পৰিয়ালৰ পুৰুষ সদস্যসকলক পৰিয়ালটোৰ মস্তিষ্ক আৰু মহিলাসদস্য়ক পৰিয়ালৰ হৃদয় বুলি ক'ব পাৰি পুৰুষসকলে পৰিয়ালটোৰ আৰ্থিক প্ৰয়োজন পূৰণ কৰাৰ বাবে ঘৰৰ বাহিৰত কাম কৰে আনহাতে মহিলাসকলে ঘৰৰ ৰন্ধা বঢ়া ঘৰখন পৰিষ্কাৰ কৰি ৰখা সন্তান প্ৰতিপালন কৰা আদি কামত নিজক ব্যস্ত কৰে পুৰুষ আৰু মহিলাৰ কৰ্মবিভাজনৰ যোগসূত্ৰ বিচাৰি যাবলৈ হ'লে আমি মানুহৰ আদিম অৱস্থালৈ ঘূৰি যাব লাগিব আদিম কালত মানুহ অৰণ্যৰ বাসিন্দা আছিল প্ৰাকৃতিকভাৱে পুৰুষ মহিলাতকৈ শাৰীৰিকভাৱে শক্তিশালী সেয়ে অৰণ্যত বন্য জীৱ জন্তুৰ পৰা নিজক ৰক্ষা কৰিব পৰা শক্তি মহিলাতকৈ পুৰুষৰ বেছি আছিল সেয়ে খাদ্য আৰু ফলমূল সংগ্ৰহ কৰা কাম পুৰুষে কৰিছিল আৰু মহিলাই সন্তান প্ৰতিপালন কৰাৰ লগতে খাদ্য সিজোৱা আৰু ঘৰুৱা সহজ কাম যেনে গছ ৰোৱা জীৱ জন্তু পালন কৰা আদি কামবোৰ কৰিছিল কালক্ৰমত মানুহ অৰণ্যৰ পৰা ওলাই আহি ঘৰ বাৰী সাজি বসবাস কৰিবলৈ ল'লে যদিও পুৰণি সেই পৰম্পৰা হিচাপে কৰ্মৰ বিভাজন সমাজত ৰৈ গ'ল তথাপি আজিৰ মহিলাই সমাজৰ নিয়মক নেওচি ওলাই আহিছে আৰু অৰ্থ উপাৰ্জনৰ বিভিন্ন পথ বাচি লৈছে আৰু ঘৰৰ গৃহিণী মহিলাসকলেও ব্যৱসায় ভিত্তিকভাৱে অৰ্থ উপাৰ্জনৰ বিভিন্ন ব্যৱস্থা হাতত তুলি লৈছে উদাহৰণস্বৰূপে বহু মহিলাই হাঁহ কুকুৰা ছাগলী পালন কৰি অৰ্থ উপাৰ্জন কৰে তেনেকৈ কিছুমান মহিলাই এৰি মুগা বা পাট পলু পালন কৰি সূতা উৎপাদন কৰে আৰু ইয়াৰ পৰা উপাৰ্জন কৰা অৰ্থৰে পৰিয়ালক সহায় কৰে ইয়াৰ উপৰিও তাঁতশালৰ ব্যৱসায় কৰিও বহুত মহিলাই উপাৰ্জন কৰে তেওঁলোকে ধুনীয়া ধুনীয়া কাপোৰ বয় আৰু বজাৰত বিক্ৰী কৰে আধুনিক যুগৰ মহিলাই বিউটি পাৰ্লাৰ হটেল বা ৰেষ্টুৰেণ্ট আদি খুলিও অৰ্থ উপাৰ্জন কৰিব লৈছে ধূপকাঠি খাৰু পুতলা আদি ঘৰতে নিৰ্মাণ কৰিও মহিলাসকলে উপাৰ্জনৰ পথ বাচি লৈছে এনেদৰে লাহে লাহে পুৰুষৰ সমানে মহিলায়ো সমাজ গঠনৰ লগতে অৰ্থ সামাজিক দিশত নিজৰ যোগদান দিবলৈ আৰম্ভ কৰিছে আৰু পুৰণি প্ৰথা লাহে লাহে বিলুপ্তি হ'বলৈ ধৰিছে আৰু এনেকৈয়ে আগলৈও বিকাশ হৈ থাকিব